শাৰীৰিক ব্যায়াম আৰু যোগাসনৰ মাজত পাৰ্থক্য আছে কিয়নো শাৰীৰিক ব্যায়াম আমি যেতিয়া কৰোঁ তেতিয়া আমাৰ গোটেই সৰ্ব শৰীৰটোৱেই কষ্ট কৰিবলগীয়া হয় কিন্তু যেতিয়া আমি যোগাসন কৰোঁ তেতিয়া আমাৰ সৰ্ব শৰীৰটো কষ্ট নাপায় শৰীৰটো ৰিলেক্সত থাকে আৰু মগজু স্থিৰ হৈ থাকে আৰু শাৰীৰিক ব্যায়াম কৰোঁতে আমাৰ মগজুটো কেতিয়াবা কেতিয়াবা স্থিৰ নহ'বও পাৰে দৌৰা জঁপিওৱা এইবোৰ কৰোঁতে মাইণ্ডটো আমাৰ বিভিন্ন ধৰণৰ কামত লগাবলগীয়া হয় কিন্তু যোগাসন কৰোঁতে আমি আমাৰ মগজুটো এটা ঠাইতে কেন্দ্ৰীত কৰি ৰাখিব পাৰোঁ